ভাল প্ৰজাতিৰ জন্তু চিনাক্ত কৰিবলৈ আমি কিছুমান বিশেষজ্ঞ বা ভেটেনেৰি ডক্টৰৰ পৰা পৰামৰ্শ লওঁ হয় কিছুমান জন্তু দেখাত স্বাস্থ্যবান দেখাত স্বাস্থ্যবান খাদ্য ভালদৰে খায় তাৰ ফলত আমি গম পাওঁ যে এই জীৱটো এই জন্তুটো স্বাস্থ্যবান হ'ব পাৰে আৰু ভেটেনেৰি ডক্টৰৰ লগত কথা পাতি গম পাওঁ সিহঁত সকলো আমাক পৰামৰ্শ দিয়ে এই জন্তুটোৰ স্বাস্থ্যবান আপোনালোকে ল'লে লাভবান হ'ব তেনেদৰে আমি গম পাওঁ চিনাক্ত হ'ব পাৰোঁ স্বাস্থ্যবান জন্তু কিছুমান লক্ষণ হ'ল যেনেদৰে খোৱা বোৱা সঠিক সময়ত কৰে ভালদৰে থাকে ঘাঁহ ভালদৰে খায় তেনেকুৱা যেনেদৰে দানা পানী দিলে খাব বিচাৰে কিন্তু আমি গম পাওঁ স্বাস্থ্যবান জন্তুৰ লক্ষণবোৰ আমি তেনেকে গম পাওঁ আৰু ভেটেনাৰি ডক্টৰক মাতি পেলাই আমি সময়মতে চিটা দিওঁ পেলুৰ দৰৱ খুৱাওঁ আনকি আন আন বেমাৰতো আমি ভেটেনেৰি ডক্টৰৰ লগত লগ হৈ আমি চেষ্টা কৰোঁ কিন্তু জীৱ জন্তুৰ কি হৈছে সেই কথা জানিবলৈ তাৰ যদি তাৰ গা বেয়া তাত আমি দৰৱ পাতিও প্ৰদান কৰোঁ ইয়াৰ বাবে আমি ভেটেনেৰি ডক্টৰৰ পৰামৰ্শ লওঁ কাৰণ তেওঁলোকে জানিব সেই জীৱবোৰৰ জীৱ জন্তুবোৰৰ কি বেমাৰ হৈছে যাৰ ফলত তেওঁলোকে এনেকে আছে এতিয়া আমি দেখিবলৈ পাওঁ গা বেয়াৰ ফলত কিছুমান জীৱ জন্তু শুই থাকে ঘাঁহ পানী নাখায়

এইটো এইটো ঔষধ দিলে তেওঁলোকৰ ভাল হ'ব বা তেওঁলোকে আমাৰ আহি পেলাই ঘৰত জীৱ জন্তুৰ হৈ চাই কৰি যায় তেওঁলোকে ঔষধো প্ৰদান কৰে তাৰ ফলত জীৱ জন্তুবোৰ বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণো পায় তেনেকুৱাত আমি ভাবোঁ আৰু ভেটেনেৰি ডক্টৰৰ পৰামৰ্শ ল'ব লাগে আৰু ইয়াৰ ফলত আমি চিনি পাব পাৰোঁ যেনেকৰে জাৰ্চী গৰু চিজাৰিন গৰু আমি গম পাওঁ আৰু সেই সকলৰ কথা কাৰণ জাৰ্চী গৰুৱে গাখীৰ বেছিকে দিয়ে তাৰ ফলত তেওঁ স্বাস্থ্যবানো হয় গমো পাওঁ সকলো কথা সেই কাৰণে আমি গম পাব পৰা কোনবোৰ জীৱ জন্তু স্বাস্থ্যবান কোনবোৰ জীৱ জন্তু লাভবান হ'ব পাৰোঁ আমি সিহঁতৰ পৰা আৰু সেইবোৰেই আৰু আমি কিবা সমস্যা হ'লে ভেটেনেৰি ডক্টৰৰ পৰা পৰামৰ্শ লওঁ ধন্যবাদ